অ' দাদা এই মই যে ৰাতিপুৱা মষ্ট বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ এই এইগিলা কি বস্তু দি পঠিয়ালি এই মাংস একো সিজাই নাই কেঁচা কেঁচাই আছে এইবিলাক মই খাব নে বাৰু হাঁ কি বস্তুবিলাক দিয়ে বাৰু এনেকৈ এই মানুহ মাৰি দিবি তহঁতে বেমাৰ লগাই মই কিন্তু এই ইয়াৰ পিছত আৰু অৰ্ডাৰ নকৰিম দেই এইবিলাকত আৰু বেলেগকো মই হাকহে দিম পাৰালেগি এইবিলাক ইমান বেয়া বস্তু দি পঠিয়ায়নে কোনোবাই আৰু